মই বিশেষকৈ ধৰ্মমূলক গীতবিলাক গাই ভাল পাওঁ ৰাতিপুৱা গা ধুই উঠি আহি ধূপ জ্বলাওঁ ধূপ জ্বলাওঁতে ধৰ্ম ধৰ্মীয় গীত গাওঁ মানে প্ৰাৰ্থনা আৰু গধূলি ধূপ জ্বলাওঁতেও সেইদৰে প্ৰাৰ্থনা গাওঁ আৰু ধৰ্মমূলক দিহানাম আদি গাবলৈ গাওঁ আৰু গীত হিচাপে বাকী সময়ত লোকগীত বৰগীত এইবিলাক শুনি আৰু গাই ভাল পাওঁ মই এই ৰাতিপুৱা সময়টোত মানে ধৰক গা পা ধুই আহি হৰিনাম শুনি ভাল লাগে সেয়েহে ৰাতিপুৱা বেছিকৈ ভাল পাওঁ ঠিক সেইদৰে গধূলিও নিৰহ নিজান সময়ত গধূলিও ধূপ জ্বলাওঁতে ধৰ্মমূলক গীত প্ৰাৰ্থনাকে আদি কৰি কীৰ্তনৰো দুই একাইধ্যা গাই ভাল পাওঁ গধূলি সময়ত